অ' মই আমিষ আৰু নিৰামিষ দুইটাই ৰান্ধিবলৈ জানো কিন্তু বিশেষকৈ মই নিৰামিষ ৰান্ধি বেছি ভাল লাগে নিৰামিষ ৰান্ধিলে স্বাস্থ্যৰ কাৰণেও ভাল নিৰামিষ আহাৰটো সেয়েহে মই নিৰামিষৰ শাক পাচলিখিনি বেছি ভালকৈ ৰান্ধি ভাল পাওঁ আৰু বিশেষকৈ এতিয়া ধৰক মই নিৰামিষৰ বুট দালি মগু দালি এনেকুৱা কিছুমান তৰকাৰি ভালকৈ ৰান্ধি গ্ৰেভি কৰি ৰান্ধি ভাল লাগে মোৰ এইবোৰ ৰুটিৰ লগতো খাব পাৰি ভাতৰ লগতো খাব পাৰি আৰু লগতে মই শাক পাচলি বিশেষকৈ পাত শাকটো খাই ভাল লাগে পাত শাকৰ বিভিন্ন ৰেচিপি আছে মৰিচা আছে ঢেঁকীয়া আছে পালেং আছে এইবিলাক মানে স্বাস্থ্যকৰ খাদ্য সেইকাৰণে মই নিৰামিষ খাদ্যটোৱে বেছি ভাল পাওঁ আৰু ভাল লাগে মোৰ আমিষো ভাল লগে কিন্তু মই আমিষো ৰান্ধো মই আমিষ ৰান্ধিবলৈ হ'লে বিশেষকৈ মই চিকেন ৰান্ধি ভাল পাওঁ চিকেনত মই অলপ গ্ৰেভিকৈ খাই ভাল লাগে ভালপাওঁ সেইকাৰণে গ্ৰেভিকেই ৰান্ধো বেছিকৈ আৰু আদা নহৰু পিঁয়াজ এনেকৈ দি ৰান্ধো মছলা দিওঁ মিট মছলা চানৰাইজ মছলা ৰেড চিলি এনেকৈ দি পিনি আমি খাদ্যটো অলপ টেষ্টিকৈ ৰান্ধি ভাল লাগে মোৰ চিকেন বনালে বিশেষকৈ মই অকণমান ইলাচি লং ডালচেনি এনেকুৱাবোৰ দিয়া হয় এইবোৰ দিলে অকণমান টেষ্টটো ভাল লাগে খাই আৰু ধুনীয়াকৈ মই ৰান্ধি ভাল পাওঁ লগতে মই টোপোলা ভাতো দিওঁ তেনেকৈ টোপোলা ভাতৰ লগত হেৰি খাই বৰ ভাল লাগে চিকেন গ্ৰেভি খাই ভাল লাগে সেইকাৰণে সেইটো ৰান্ধি মোৰ ভালপাওঁ মানুহক খোৱাই ভাল পাওঁ ধন্যবাদ